মই নতুনকৈ কিবা এটা গোঠা বা চিলাই কৰাৰ ক্ষেত্ৰত বিশেষভাৱে মই প্ৰেৰণা পাওঁ মই কেতিয়াবা মানে মাক দেখোঁ চুৱেটাৰ গাঁঠি থাকে খুব ধুনীয়া লাগে চাই থাকিবলৈ খুব ধুনীয়া লাগে আৰু সেই গোঠা চুৱেটাৰটো পিন্ধা আমেজটো খুব বেলেগ ধৰণৰ হয় বজাৰৰ পৰা কিনি অনা চুৱেটাৰটোতকৈ মানে হাতে গোঠা চুৱেটাৰটোৰ আমেজেই বেলেগ কিয়নো এই চুৱেটাৰটো কোনে গাঠিলে কি কিমান ভাল লাগিছে ইয়াক মানে মই নিজৰ পচন্দৰমতে ৰং এটা ছিলেকশ্যন কৰি ল'ব পাৰোঁ যেতিয়া মই চুৱেটাৰটো পিন্ধো তেতিয়া মানে মোৰ লগৰবিলাকেই হওক বা অন্য কোনোবাই হওক যেতিয়া চুৱেটাৰটো চুই চুই চায় তেতিয়া মোৰ খুব ভাল লাগে যে মই আৰু এটা এনেকুৱা চুৱেটাৰ গাঠিম এটা নতুন ডিজাইনৰ ব্লাউজ যেতিয়া চিলাওঁ সেই চিলোৱা ব্লাউজটো মানে তলফালেদি কাপোৰটো লগাওঁ অলপমান ডিজাইন কৰি যেতিয়া কাটিংটো দিওঁ তেতিয়া সেই কাটিঙৰ ব্লাউজটো পিন্ধা আমেজটো বেলেগ যেতিয়া ধুনীয়া হ'ব বস্তুটো সকলোৱে যেতিয়া চুই চুই চাব তেতিয়া মানে তাক মই খুব ভাল লাগে আৰু এই যেতিয়া বস্তু এটা নতুনকৈ উলিয়াবলৈ লওঁতে ধৰক চিলাবলৈ লওঁ নজনা পৰ্যন্ত মানে শিকি থাকিবলৈ ভালেই লাগে আৰু যে নতুন বস্তুবোৰ চিল যিকোনো এটা নতুন বস্তু উলিয়াবলৈ মোৰ ভাল লাগে

লগৰবোৰে যেতিয়া লগৰ কোনোবাই নতুন নতুন বস্তু চিলাই থাকে বা নতুন নতুন চুৱেটাৰ গাঁঠি থাকে বা অন্য ধৰণৰ কিবা এটা ডিজাইনিং বস্তু গাঁঠি উলিয়াই বিক্ৰী কৰে পইচা পাতিৰ ক্ষেত্ৰত আৰ্থিকভাৱে লাভৱান হয় তেনেকৈ ঠিক তেনেদৰে ময়ো তেনেধৰণে এগৰাকী স্বাৱলম্বী মহিলা হ'ব বিচাৰোঁ নতুনকে চুৱেটাৰ গাঁঠি ধৰক বিক্ৰী কৰিব বিক্ৰী কৰাৰ কাৰণে বিক্ৰী কৰিলে আমি আৰ্থিকভাৱে সবল হ'ব পাৰোঁ যিকোনো ধৰণৰ কাপোৰ চিলাব পাৰোঁ চুইডাৰ কুৰ্তি পাইজেমা এইবিলাক নতুন নতুন ডিজাইনত চিলাওঁ বা পুৰণাকৈ চিলালেও আমি তাৰপৰা বহু যথেষ্টখিনি লাভৱান হ'ব পাৰোঁ মহিলা হিচাপে ধৰক কিছুমান মহিলাই ঘৰতে এনেই বহি থাকে হাতৰ বিদ্যাটো শিকি নল নলয় যেতিয়া হাতৰ বিদ্যা শিকি থকা এগৰাকী মহিলাই কোনো ক্ষেত্ৰতে মৰণ মৰণ নহয় বুলি আমি মই জানো মই সৰুৰে পৰা দেখি আহিছোঁ মোৰ বায়ে খুব কাপোৰ চিলাইছিলে মেখ অকল ব্লাউজ বুলিয়েই নহয় মানে কাপোৰ পাইজামা স্কাৰ্ট চাৰ্ট এনেকুৱা ধৰণৰ কাপোৰ কানি চিলাইছিলে সেই বায়ো মোক খুব ভাল ধৰণে কয় যে তইও এনেধৰণে কাপোৰ চিলালে মানে এগৰাকী স্বাৱলম্বী মহিলা হ'ব পাৰিবি গতিকে মই সেই তেনেকৈ বাইদেউৰ পৰাও মই অলপমান মানে হেৰিটো পাইছিলোঁ প্ৰেৰণাটো পাইছিলোঁ আৰু মোৰ ওচৰৰ পেহীহঁতেও কয় মোৰ পেহী এজনী আছে ওচৰতে তেনেকুৱা নতুন নতুন কাপোৰ চিলায় মোৰ ওচ আমাৰ মায়েও চিলায় মোৰ দেউতাইও চিলায়